হেল্ল' অঁ কোৱা ঘৰতে আছোঁ কোনে কৈছে বাৰু অঁ কওক কওক অঁ তাকে খ্ৰীষ্টমাছটো ক'ত আছে বুলি কোৱা শুনিছোঁ হয় নহয় যে পাতিছে যে হয় ন আচ্ছা আচ্ছা আচ্ছা অঁ যাব লাগব যাব লাগব হেৰি কি কয় কিহত যোৱা হ'ব অঁ অঁ হয় দুশ অঁ অঁ হয় হয় দুশ মানকৈ ন হয় হয় হয় হয় অঁ অঁ দিগদাৰ হ'ব ন এনে কেইটামান বজাত হ'ব কালি যোৱাটো

অঁ অঁ অঁ হয় হয় হয় সেইটো হয় আকৌ অঁ অঁ ভালেই হ'ব হয় হয় আমাৰ ইয়াত মানে চাৰি পাঁচজন হ'ব পিচে ওলাব সিহঁতি হয় হয় হয় অঁ মেজিক এখন ল'লে ভাল হ'ব ন

অঁ ধুনীয়াকৈ হ'ব ধুনীয়াকৈ হ'ব হয় হ হয় অঁ হয় হয় হয় অঁ খোৱা খোৱাবতো সিহঁতি ফ্ৰীকৈ খুৱাব বাৰু সেইটো হয় হেৰি কি কয় হেৰি ওচৰ মানুহ অঁ খ্ৰীষ্টমাছ মানুহখিনি সেইটো

অঁ অহাটো যোৱাটো হ'লেই হ'ব আৰু

হয়ঁ হয় হ হয় হয় হয় হয় হয় ভাল লাগে ভাল লাগে আৰু বতৰ পানীও অঁ তাৰপৰা বতৰ পানীও ভাল এতিয়া দিগদাৰ নাই অঁ সেইবোৰ বেৰি দিলে ভাল হ'ব অঁ পোৱা হ'ব তাত এই দিব দিব দিব দিব নগাই মানে এই পুৰা দিব সিহঁতি অঁ হয় হয় কাইলৈ ভালেই লাগিব হয় হয় হয় হয় হয় হয় ঠিকে আছে দিয়া অঁ হয় যাম যাম কৰি সদায় থাকি যায় অঁ হয় হয় হয় হয় থাকি যায় হয় হয় হয় হয় হয় হয়

অঁ তেহেঁতক ন অঁ গোটেইকেইটাই একেলগে অঁ হয় হয় হয় হয় হয় ঠিকেই

ভালেই লাগে অঁ চাৰে নটা বজাত ন অঁ সিমানতে যাম ওলাই যাম বাৰু

অঁ তুলি ল'ম চব এইকেইটাই ৰেডি কৰি ল'ম বাৰু মই অঁ হয় হয় হয় হয় হয় হয় ঠিকে আছে অঁ হয়

অঁ হয় বিহু বেছি দিন নাই নহয় আৰু এমাহমান আছেগৈ নেকি অঁ হয় হয় পালেহি আৰু অঁ হয় হয় হয় হয় ঠিকে ঠিকে হয় হয় অ' হ'ব দিয়া ঠিক আছে অঁ অ'কে অঁ অঁ